প্ৰথম কথা অসমীয়া ভাষাটোৰ ওপৰিও অন্যান্য ভাষা যেনে বড়ো বঙালী নেপালী আদি প্ৰচলিত এই আটাইবোৰ ভাষাৰ সৈতে অসমীয়া ভাষাটো এটা খুব সুন্দৰ সম্পৰ্ক আছে প্ৰথম কথাটো হ'ল অসমীয়া ভাষা অসমৰ কাৰ্যালয়সমূহৰ ভাষা হোৱা হেতুকে লগতে শিক্ষাৰ মাধ্যম অসমীয়া ভাষা জৰিয়তে লাভ কৰাৰ বাবে বড়ো বঙালী নেপালী অন্য ভাষিকগোষ্ঠীৰ মানুহ অসমীয়া ভাষাটোৰ লগত জড়িত হৈ পৰা দেখা যায় তাৰোপৰি সমাজত যিকোনো কামত যোগাযোগৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য যিকোনো ক্ষেত্ৰতে নহওঁক অসমীয়া ভাষাটোৱে প্ৰধানকৈ প্ৰচলিত হোৱা হেতুকে বড়ো বঙালীৰ দৰে অন্যান্য ভাষিকগোষ্ঠীৰ লোকসকলেও অসমীয়া ভাষা সুন্দৰকৈ ক'ব পাৰে যাৰ জৰিয়তে তেখেতসকলে অসমত বা সমাজত খুব সুন্দৰভাৱে গতানুগতিকভাৱে চলি যাব পাৰিছে